অঁ আমাৰ এই যে আকিয়াৰ জে এন স্কুলখন বহুত লেতেৰা হৈ আছে এতিয়া এদিন চাফা কৰিব যাব লাগিছিল অঁ এদিন এই এদিন ওলাবাচোন অঁ অঁ হয় হয় আৰু কেইজনীমানক কৈ দিম দিয়া বহুত প্লাষ্টিক স্লাষ্টিক পৰি এনেকৈ ফিল্ডখন লেতেৰা হৈ আছে নে তো বেয়াও দেখি ত' এনেকৈ আমি এদিন গোটেইকেইজনী মিলি যাম দিয়া অঁ অঁ তুমি ফ্ৰী আছা নহয় অঁ অঁ ময়ো ফ্ৰী কাৰণে তোমাক ক'লোঁ অঁ তুমিও কেইজনীমানক ক'বা আৰু অঁ অঁ অঁ অঁ অঁ বেছি মানুহ হ'লে আৰু বেছি কষ্ট নহ'ব জল্দি জল্দিকৈ চাফা হৈ যাব আৰু চবে মিলি জুলি কৰিলে কামটো ভালো হয় অঁ অঁ আৰু বহুত মানে এইবিলাক প্লাষ্টিক স্লাষ্টিক প্লাষ্টিক স্লাষ্টিক পেলাই একদম লেতেৰা কৰি থৈছে বেয়া দেখি নহয় আমাৰ অঞ্চলৰে স্কুল

অঁ অঁ সেইটোৱে আৰু গোটেইকেইজনীয়ে মিলিয়ে বাকীকেইজনীকো ক'ব লাগিব অঁ সিহঁতে বাৰু ফ্ৰী আছে নে নাই অঁ অঁ তাকেতো আৰু অঁ অঁ আৰু আমি দুজনীয়েতো কৰিব নোৱাৰোঁ নহয় অঁ এতিয়া স্কুলখন লেতেৰা হৈ থাকিলে ভাল নালাগে নহয় অঁ তুমি বা দেখিছা নে নাই লেতেৰা হৈ থকা অতি সোনকালে লাগে তাকেতো আৰু মই আৰু লাহেকৈ মই দুজনীমানক কৈ দিম নেকি অঁ পিছত এনেকৈ কৰিলে হ'ল আৰু নহয় ইমান লেতেৰা হৈ থাকিলে ভালো নালাগে

অঁ অঁ মই কৰিম ৰ'বা আৰু এটা কথা আছিল মানে অঁ অকল চাফা কৰিব গ'লেতো নহ'ব নহয় হাত এনেকৈ ঝাৰো ঠাৰো এইবিলাক ল'ব লাগিব তো আমি গোটেইকেইজনে ঘৰৰ পৰা ঝাৰো তাৰপিছত এইবিলাক বস্তা এইটো মানে জাবৰখিনি উঠাবৰ কাৰণে ল'লে হ'ল আৰু অঁ অঁ অঁ হ'ব দিয়ক